কিহে খবৰ অঁ এই এতিয়াযি এই তাহাঁতৰ নামত মাতছিল যাব নকি অঁ এতিয়া গোটেইকেইজনকে ক'বা লাগিছিল নহয় নামৰ অঁ তাকেতো মানে ক'ত কি কৰিবা লাগে বা কি গাড়ীত যোৱা তুমি আলোচনা কৰবা মই অঁ ই ৰিক্সাত গেলি মানে পইচাটো এডভান্স ল'ব লাগব নহয় এডভাান্স ল'ব লাগব ই ৰিক্সাৰ পইচাটো ই ৰিক্সাত দিবা লাগিব নহয় অঁ অঁ সেই হাতৰ পইচা ভৰি ই ৰিক্সা ৰখি থাকব নেকি অঁ মই কিন্তু যিনকি হ'লেও যাম দা মোক কিন্তু নেৰবা আৰু লগৰ কেইটাক ক'বা বাৰজনীয়া গ্ৰুপ এই বাৰজনীয়া গ্ৰুপটোকতো ক'বা লাগব না আগতে তোমাৰ মোৰ কথাামতে নহয় না এতিয়া বাৰজনীয়া গ্ৰুপটো কৰাৰ পিছতহে নাম ৰাখবা অঁ তাতে নামৰ অঁ অ'কে তাৰপিছতে গাড়ী ই ৰিক্সা ঠিক কৰবা দুখান বা তিনখান গাড়ী লাগব ই ৰিক্সা অঁ অঁ তাকেতো এতিয়া আমি তুমি মই বিজু অৰ্পিতা এনকে বাৰজন হ'ব লাগিব না সেই বাৰজনৰ আমি নামতি আছোঁ দেখুন তুমি আছা মই আছোঁ নাগৰা বজোৱা তাহাঁৰ বৌ আছে নামত তালি দিয়া বিজুহঁত আছে এই বহুত আছে দে আহা যাম যাম আহা এতিয়া মেছেজত বিজুক দিব দিবা

দে গোটাইকেইটাকে লগত লৈ যাব লাগব এই অলপমান খোজকাঢ়ি গেলি একো নহয় দে দ অঁ দিয়া হ'ব তাহ'লি